হেল্ল' অঁ চঞ্জয় বুক ষ্টল হয়নে অঁ অঁ এই মোৰ অলপ কিতাপ লাগিছিলে বা আমাৰ খেল ধেমালি অলপ পাতিছিলো মানে পুৰস্কাৰ কাৰণে লাগিছিলে অলপ কিতাপ সাধু কিতা সাধু লাগিছিলে প্ৰায় বিছখনমান তাপা উপন্যাস লাগিছিলে দহখনমান তাৰপা পেঞ্চিল বক্স এনেকৈ ইত্যাদি কৰি বিছটামান লাগিছিলে আপোনাৰ দোকানত হ'বনে বাৰু এইখিনি অঁ আমাক এই গোটেইকেইটাই লাগিছিলে আমি এতিয়াতো তিনিটা বাজিছে নহয় অঁ আপোনাৰ দোকান কেইটালৈকে খোলা থাকিব আঠটালৈ ঠিক আছে আপোনাৰ বন্ধ কৰা এঘণ্টা আগত আমি পাই যামগৈ সাতটামান বজাত আমি পাই যামগৈ সাত বজাৰ মানতে আপুনি থাকিব দোকানত এই গোটেইখিনিতে এনে এনেই আপোনাৰ আন্দাজ মতে কিমান হ'ব বাৰু অঁ অলপ চাই চিতি ধৰিব আকৌ যোৱা বছৰো আপোনালোকৰ দোকানৰ পৰা লৈছিলো গোটেইখিনি অকণমান চাই চিতি ধৰিব দামটো আৰু অঁ অঁ অঁ ঠিক আছে বাৰু আৰু মানে কেলে আমাৰ পইচাও ইমান উঠা নাই এইবাৰ অলপ কম হৈছে তাকে চাই আপুনি চাই মেলি ধৰিব অলপমান আৰু

এই এতিয়া দোকানতে আছে আপুনি

আৰে বাকী এতিয়া চাহ তাহ খালে অঁ অঁ অঁ অঁ অঁ অঁ কিমান সময়লৈকে থাকিম ক'লে আপুনি আঠটালৈকে ন ঠিক আছে ঠিক আছে ঠিক আছে তেন্তে ৰাখিছোঁ ন অঁ অঁ অঁ